ধুনীয়াকে কেতিয়াবা মেখেলা চাদৰ বৈয়ো নিজেও ঘৰ পিন্ধিবলৈ লওঁ তাৰোপৰি

কাপোৰ কানি ঘৰতে বৈ মেলি পিন্ধিলে বেছি

আৰু

লোকক চিলাই দিব নোৱাৰিলেও নিজে জনাই নজনাই ভালকে চিলাই ল'ব পাৰোঁ

বব পাৰোঁ ফুলো অলপ চলপ বাচিব পাৰোঁ গামোচা ফুল আকৌ মেখেলা ফুল সৰু সুৰা ফুলবোৰ বাছি মেলি ধুনীয়াকৈ

সেইকাৰণে ঘৰতে মানুহে তাঁত চাত অলপ শিকি মেলি ঘৰতে বৈ পিন্ধাটো বেছ পিন্ধাটো বেছি আৰাম তাৰপিছত কেতিয়াবা কাপোৰতো এম্ব্ৰইডাৰী সৰু সুৰাকৈ এপাহ দুপাহ এম্ব্ৰইডাৰী কৰিও

ভাল কৰি লওঁ ঘৰত ঘৰত বনাই লোৱা কাপোৰ কেইযোৰ কি কিযোৰ পিন্ধি ভাল লাগে নিজে

সেইকাৰণে

লুঙিখন ধুনীয়াকে বৈ মেলি দিওঁ তেওঁলোকেও পিন্ধি আৰাম পায়

গামোচা